আমাৰ অসমীয়া সাংস্কৃতিক পৰম্পৰা হৈছে বিহু বিহু নৃত্য সেই বিহু নৃত্য আজিকালি বিহুৰ বিহু গীত বিহুৰ নৃত্য আজিকালি হেৰাই গৈছে নৱপ্ৰজন্মই আমি সেই নৱপ্ৰজন্মই বিহু নৃত্য বিহুৰ গান আজি বিহুৰ গান আদি বিহুৰ নাচ সকলো আমি সেই আকৌ জীয়াই ৰাখিব লাগিব কিয়কনো গাঁৱতেই হওক বা চহৰতেই হওক সেই বিহু নৃত্য আমি সংগ্ৰহ কৰি বিহুৰ গান সংগ্ৰহ কৰি আমি গাঁৱতে হৈ লগৰ লগৰীয়া হৈ মাতি মিলি আমি সেই বিহু নৃত্য আকৌ নৱপ্ৰজন্ম নৱপ্ৰজন্ম হৈ আমি সেই বিহু নৃত্য জীয়াই থাকিব লাগিব আৰু সং নৃত্য সংগী মাজুলী আমি মাজুলী আমাৰ সত্ৰীয়া সাংস্কৃতিক নৃত্যৰ শংকৰদেৱৰ শংকৰদৱে কৰি থৈ গৈছে মাজুলী সত্ৰীয়া সাংস্কৃতিক নৃত্য সেই নৃত্য নৃত্যই সেই সাংস্কৃতিক নৃত্য নাম ধৰ্ম আদি প্ৰচাৰ কৰিবলৈ শংকৰদেৱে শ্ৰীমন্ত শংকৰদেৱে সেই নৃত্য আদি প্ৰচাৰ কৰি থৈ গৈছে সেই নৃত্য সত্ৰীয়া নৃত্য নৃত্যৰ হিচাপে আমি মাজুলী সত্ৰীয়া সাংস্কৃতি হিচাপে মাজুলী নৃত্য সত্ৰীয়া নৃত্য আদি প্ৰচাৰ কৰিবলে সেই সত্ৰীয়া নৃত্য আমি সেই সত্ৰীয়া নৃত্য আমি নৱপ্ৰজন্ম হিচাপে সেই নৃত্যসমূহে আমি বজাই ৰাখিব লাগিব আৰু সেই নৃত্যসমূহ আমি জীয়াই ৰাখিব লাগিব সেই নৃত্যসমূহ আমি আকৌ নিবলৈ নিবলৈ চেষ্টা কৰিব লাগিব কিয়নো অসমৰ প্ৰধান সংস্কৃতি হৈছে বিহু সেই বিহুৱে আমাৰ বহুতো হেৰাই গৈছে কিয়নো বিহু নাইকিয়া হৈ গৈছে বিহুৰ নৃত্য বিহুৰ গান আদি সকলো আমি প্ৰচাৰ কৰিব লাগিব সেই নৱপ্ৰজন্মই আমি সেই বিহু নৃত্য আদিকালি আদি প্ৰচাৰ কৰিব লাগিব আৰু সেই বিহু নৃত্যই আমি প্ৰচাৰ কৰি আমাৰ অসমীয়া সাংস্কৃতিক জীয়াই ৰাখিব লাগিব